পশুজাত সামগ্ৰীসমূহৰ ভিতৰত গৰু ছাগলী গাহৰি ভেৰা আদি এইসমূহেই মূল হিচাপে ধৰিব পাৰি আৰু এইসমূহৰ গুণগতৰ মানৰ ওপৰত শেষ মূ্হুৰ্তত এজন পশুপালকে বিক্ৰী কৰি এজন পশুপালক স্বাৱলম্বী হ'ব পাৰে আৰু তেওঁলোকৰ স্বাস্থ্য পাতিৰ ওপৰত গুৰুত্ব দিব লাগিব এটা জন্তু কিনি আনি তাক প্ৰতিপাল কৰি ডাঙৰ কৰি টকা উপাৰ্জন কৰিবলৈ হ'লে তাৰ স্বাস্থ্য পাতিৰ বুজ ল'ব লাগিব তাক সময়মতে আহাৰ পানী যোগান ধৰিব লাগিব তাৰ থকা ঠাইসমূহো পৰিস্কাৰ কৰি থাকিব লাগিব সময়মতে তাক ভেকচিনৰ ব্যৱস্থা কৰিব লাগিব আৰু যদি পোৱালি জন্ম দিয়াৰ ব্যৱস্থা কৰা হয় তেতিয়াহ'লে সেই পোৱলিসমূহকো যত্ন লোৱাৰ ব্যৱস্থা কৰিব লাগিব পোৱালিসমূহে সময়মতে মাকৰ গাখীৰ খাবলৈ পাইছে নে নাই বা বেছিকৈ খাইছে নেকি যদি পোৱালিসমূহে মাকৰ গাখীৰ বেছিকৈ খায় তেতিয়াও তেওঁলোকৰ পোৱালিসমূহৰ মানে হাগনি হ'ব পাৰে আৰু যদি খাবলৈ পোৱা নাই তেতিয়াও হয়তো পোৱালিসমূহ স্বাস্থ্য পাতি ভাল নহ'ব পাৰে সেই গতিকে মাকজনীক ভালকৈ খুৱাই বোৱাই শকত আবত কৰি প্ৰতিপাল কৰি ৰাখিব লাগিব যাতে পোৱালিকেইটাক মাকে গাখীৰ খোৱাব পাৰে তেওঁ মাকজনীয়ে কষ্ট নকৰাকৈ বা বেলেগত বিচাৰি নোযোৱাকৈও ওচৰতে যাতে ঘাঁহ পানীৰ যোগান পায় সেই ব্যৱস্থাটো পশুপালকজনে চাব লাগিব আৰু শেষত সেই জন্তুসমূহ প্ৰতিপাল কৰি স্বাস্থ্য পাতি ভাল কৰি যদি বিক্ৰী কৰে তেতিয়াহ'লে তেওঁ উপযুক্ত পৰিমাণৰ এটা টকা উপাৰ্জন কৰিব পাৰে